অঁ আ আশা কৰ্মী বাইদেউ ৰীতামণি হাজৰিকা মেধি বাইদউ হয়নে অঁ কওক আপোনাৰ লগত মই এই মানে হেৰিয়ৰ বিষয়ে অলপ কথা পাতো বুলি ভাবিছিলোঁ এই স্বাস্থ্য়ৰ বিষয়ে অঁ হয় হয় অঁ অঁ

তাকে মই এনেকৈ এইবিলাক গৰ্ভৱতী মহিলাক মাতিছোঁ আৰু যোনবিলাক কেঁচুৱা আছে যে মাক কেঁচুৱা মাক থকাবিলাক মাতিছোঁ আৰু তেনেকুৱা তেনেকুৱাবিলাক মাতিছোঁ অঁ

অঁ অঁ হয় দিয়ক অঁ অঁ

অঁ অঁ হয় অঁ

অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ হয়তো অঁ তাকে মই সেইটো বুলিয়ে বোলো বাইদেউ লগত মিটিংখন দিওঁচোন বোলো অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে হ'ব বাইদেউ অঁ অঁ ধন্যবাদ